খাদ্য বুলি কোৱাৰ লগে লগে মই অসমৰ থলুৱা খাদ্যখিনি খাই বেছি ভাল পাওঁ যেনে পচলা শাক তাৰপিছত মানিনুনি ভেদাইলতা এইখিনি খাই মই খুবেই ভাল পাওঁ আৰু তাৰ ভিতৰত মই বহুত বেছি মচলাটো মই বেছি ভালোঁ নাপাওঁ তেল আদা নহৰু বা পিঁয়াজ দি পেলাই যিখিনি বনোৱা হয় সেইখিনি খায়েই ভাল পাওঁ মই বাকী পিয়াঁজটো অলপ বেছিকৈ লাগে মোক আৰু চাহ খাই ভাল পাওঁ চাহটো বনাওঁ মই ইলাচী দি পেলাই মই চাহ খাই খুবেই ভাল পাওঁ বাকী আৰু মানিমুনি ভেদাইলতা মোৰ ঘৰৰ ওচৰৰ পৰা বিচাৰি আনি পেলাই মই সপ্তাহত এদিন বনাওঁ ব্ৰাহ্মী শাক বনাওঁ ব্ৰাহ্মী শাকো মই বেয়া নাপাওঁ বাৰু খাই পেলাই কণী মিক্স দি পেলাই খাই পেলাই ভাল পাওঁ আৰু তাৰ ভিতৰত পচলা খাই ভাল পাওঁ পচলা দাইলৰ লগত বনাই খাই আৰু ভাল পাওঁ এইখিনিয়ে আৰু